বাগিচাখনত হোৱা ফুলবোৰ আৰু ফলবোৰ মই সযতনে ৰাখোঁ কিছুমান ফুল মই বিক্ৰী নকৰোঁ আৰু ফল কিছুমান মই বিক্ৰী কৰোঁ কিছুমান ফল খাবও পাৰি খাওঁও আৰু কিছুমান বিক্ৰীও কৰোঁ কিন্তু মই ফুলসমূহ বিক্ৰী নকৰোঁ তাক ধুনীয়াকৈ মই সযতনে ৰাখোঁ আৰু বেছি হ'লে মই ফুলবোৰ কিছুমান ফুল কা ঠেনিবিলাক মই কাটি দিওঁ সেই ঠেনিৰপৰা আকৌ নতুন পোখা ওলায় সেইবিলাক কৰোঁ আৰু ফলবোৰো মই যেতিয়া লাগে সেইবিলাক আগতে মই খাওঁ তাৰপিছত আৰু যদি বেছি হয় তেতিয়াও অলপ বিক্ৰীও কৰোঁ তেনেকুৱা